আমাৰ ওচৰত এখন পশু চিকিৎসালয় আছে তালৈ আমি গ'লে এ এখন সু সা সুবিধা আছে আৰু তেতিয়া তাত আমাৰ বহুতো বস্তুৰ যোগান ধৰে সেই পশু চিকিৎসালয়খন আছে কমলাবাৰী পশু চিকিৎসালয় আৰু পৰ্যাপ্ত সুবিধা আছে মই আমাৰ যেতিয়া আমাৰ যেতিয়া গৰু ছাগলী বা জীৱ জন্তুৰ গা বেয়া হয় তেতিয়া সেই পশু চিকিৎসালয়লৈ আমি লৈ যাই আৰু তাত ডক্তৰে চাই চোৱা চিতা কৰি ভাল কৰি দিয়ে